আমাৰ ঘৰত শৌচাগাৰ আছে শৌচাগাৰ থাকিলে বিভিন্ন সুবিধা আছে কাৰণ আজিকালি শৌচাগাৰ সকলোৰে ঘৰে ঘৰে থাকেই শৌচাগাৰ নথকা মানুহ নাই আৰু শৌচাগাৰ থকাটো উপযোগী কাৰণ শৌচাগাৰ থাকিলে শৌচ প্ৰস্ৰাৱ আমি যদি ভিতৰত কৰিব পাৰোঁ বাহিৰত যদি নাযাওঁ আমি নকৰোঁ তেতিয়া বিভিন্ন বেমাৰ আজাৰ নহয় যদিহে আমি য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰোঁ তাৰ দ্বাৰা বিভিন্ন ৰোগত আমি আক্ৰান্ত হ'ব লাগিব পাৰে বিভিন্ন ৰোগ হ'ব পাৰে আমাৰ সেইবাবেই শৌচাগাৰ থকাটো উপযোগী আৰু শৌচাগাৰ যদিহে নাই যদি নাথাকে শৌচাগাৰ নাথাকিলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় যেনে আমি যদি শৌচাগাৰ নাথাকে তেতিয়া য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰিব লাগে আৰু সেই শৌচ প্ৰস্ৰাৱবোৰৰ বাহিৰে আমি যদি য'তে ত'তে কৰোঁ সেইবোৰৰ পৰা আমাৰ দেহত বিভিন্ন বেমাৰ আজাৰো দেখা দিব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে তেনেকুৱা সেইকাৰণে শৌচাগাৰ থকাটো ভাল আৰু শৌচাগাৰ থাকিলে বিভিন্ন সুবিধাও আছে বাহিৰত কৰিব নালাগে আমি শৌচ প্ৰস্ৰাৱ শৌচাগাৰ যদিহে থাকে শৌচাগাৰতে কৰিব পাৰি তেতিয়া আমাৰ বেমাৰ আজাৰো হোৱা দেখা নাযায়